মই প্ৰথম ৰান্ধিবলৈ আৰম্ভ কৰিছিলোঁ ক্লাছ এইটৰ পৰা কাৰণ আমাৰ ঘৰত ছোৱালী ময়ে আছিলোঁ দেউতাৰ চাকৰি আছিল বেলেগত মাৰ অসুখৰ বাবে মই বনোৱা মেলাতো অলপ মাক সহায় কৰি দিব লগা হৈছিলে গতিকে মই তেতিয়াৰ পৰাই এটা দুটা বস্তু এনেকৈ সৰু সুৰা বনাবলৈ আৰম্ভ কৰিছিলোঁ প্ৰথমটো মই চাহ বনাইছিলোঁ চাহ বনাইছিলোঁ লাল চাহ চাহ ঠিকেই হ'ল বাৰু বনোৱাতো কিন্তু মোৰ চাহ পৰি পেলাই হাতটো অলপ পুৰিলে প্ৰথম অভিজ্ঞতা সেইটো চাহ পৰি পেলাই হাতটো পুৰিলে মোৰ তাৰ পিছত মানে প্ৰথম ৰান্ধি বনাইছোঁ যেতিয়া মই মানে কেনেকৈ চচটো ধৰিব লাগিছিলে কেনেকৈ চাহখিনি বাকিব লাগিছিলে সেইটোত অলপ মোৰ গণ্ডগোল হ'ল যিহেতু মই তেতিয়া সৰু আছিলোঁ বা প্ৰথম বনাবলৈ শিকিছোঁ তাৰ পিছৰ পৰা মই লাহে লাহে ভাত বনাবলৈ ল'লোঁ ভাত চাহ এইবোৰ লাহে লাহে মই বনাবলৈ ল'লোঁ আৰু প্ৰথম চাহ বনাওঁতে মাৰ সেইদিনাখন গাটো ভাল নাছিলে গাটো ভাল নাছিলে ওচৰৰে খুৰী দুগৰাকী আহিছিলে মাৰ খবৰ ল'বলৈ মোৰ আজিও মনত আছে তেতিয়া হেৰি মই ক'লো চাহ বনাওঁগৈ বুলি তাৰ পাছতে মায়ে ক'লে পাৰিবি জানো মই ক'লো পাৰিম চাহ বনাবলৈ লাল চাহ খুৰী দুগৰাকীয়ে নাখাওঁ বুলিয়ে কৈছিলে বাৰু কিন্তু ময়ে জোৰ কৰি পেলাই বোলে একো নহয় মই পাৰো চাহ বনাবলৈ মই দেখিয়ে থাকো মায়ে কেনেকৈ বনায় পাৰিম বুলি মই চাহ বনালোঁগৈ সেই চাহ বনাবলৈ যাওঁতে এই প্ৰথম চাহ বনাইছিলোঁ সেইদিনাখন বাৰু চাহ বনাবলৈ যাওঁতে চাহ বাকোতেই মোৰ অলপ হাতত পৰিলে চাহ গৰম চাহ হাতটো পুৰিলে পুৰিলে যদিও বাৰু মই চাহ দুকাপ মই খুৰী দুগৰাকীক খোৱালোঁ খুৰী দুগৰাকীও বোলে প্ৰথম বনাইছা যদিও ইমান সৰু ছোৱালী হৈ পেলাই ভাল বনাইছা বুলি মোৰ প্ৰশংসা কৰিছিলে সেই তেতিয়াই মোৰ ভাল লাগিছিল যে হাতটো পুৰিলে যদিও মোৰ চাহখিনিতো অন্ততঃ প্ৰশংসা কৰিলে সেইটো মোৰ প্ৰথম অভিজ্ঞতা আছিলে